আমাৰ ঘৰত গৰু ছাগলী হাঁহ কুকুৰা সকলো আমি পোহোঁ তাৰ গৰু পোৱালি জগিলে আমি প্ৰথমতে পোৱালিটো ধৰক জগাৰ পাছত আমি গৰু পোৱালিটো যত্ন লওঁ কেনেধৰণে লওঁ যত্ন পোৱালিটো জগাৰ পাছত আমি পোৱালিটো চাফা চিকুণ কৰোঁ কৰি মাকৰ ফেঁহু খীৰাই দিওঁ খীৰোৱা পাছত পোৱালিটোক খাবলৈ দাঙিপেনে লগাই দিওঁ খোওৱা পাছত মানে পোৱালি যদি থিয় নহয় আমি তেতিয়া জুই একোৰা জলাই সেকু আৰু মাকৰ উহাখন গৰম পানীয়ে ধুই মেলি চাফ চিকুণ কৰি দিওঁ চাফ চিকুণ কৰা পাছত মাকক কুহুমীয়া গৰম পানী খাবলৈ দিওঁ খোওৱাই মেলি ধৰক তাৰপাছত পোৱালি থিয় নহ'লে জুই ধৰি সেকি ইছটং কৰোঁ আৰু তেনেধৰণে আমি গৰু পোৱালি জগিলে যত্ন লওঁ আৰু আমাৰ ঘৰৰ ধৰক ছাগলী জগিলে তেনেধৰণেই যত্ন লওঁ গ ছাগলী পোৱালিটো জগা সময়ত আমি ধৰক বোলে মতা পোৱালি জগক বা মাইকী পোৱালি জগক চাই চিতি তাক মানে চফা চিকুণ কৰোঁ কৰা পাছত তেনেধৰণে গৰু কৰা গতে মানে গৰম পানীয়ে হোৱা ধুই মেলি পোৱালিক খাবলৈ দিওঁ খোৱা পাছত ধৰক পোৱালিটো মানে আকৌ থিয় নহ'লে জুই ধৰি আকৌ সেকু সেকাৰ পাছত আকৌ গাখীৰ খাবলৈ লগাওঁ তেনেধৰণে নানা ধৰণে ধৰক মানে গৰু গৰু হওক ছাগলী হওক যত্ন লওঁ আৰু তাৰ পাছত আৰু গৰু গৰু প্ৰজননৰ সময় খিনিয়ে ধৰক কোন সময়ত হয় আমি মানুহৰ মুখত শুনা মাঘ ফাগুণতে হয় বুলি শুনোঁ ধৰক মানে তেনেকুৱাতে প্ৰজনন কৰোৱাওঁ কৰায় আৰু গৰু এৰিও দিয়ে ধৰক সেইখিনি সময়তে হয় বুলি আমি জানোঁ আৰু মানুহৰ মুখটো শুনিছোঁ আৰু ভাল জাতৰ গৰু মানে এনেকুৱা ধৰণৰ হয় আও গৰু পোৱালিয়ে জগাৰ পাছত ধৰক পোৱালিটো ইছটং হ'লে মানে এইটো ভাল জাতৰ হ'ব বুলি আমি ভাবোঁ আও তাতে ধৰক মানে আমি পোৱালিটো চালেই বুজি পাওঁ পোৱালিৰ গলধন উঠা আৰু কাণকিখন ধৰক মানে থিয় আৰু পোৱালিটো হাত ভৰি দীঘল তেনেকুৱাটোতহে আমি ভাল জাতৰ হ'ব বুলি ভাবোঁ আৰু ধৰক তেনেকুৱা জীৱ কি জন্তুবিলাকেই ভাল সঁচৰ বুলি আমি ভাবোঁ আও যত্ন ধৰক তেনেধৰণেই আমি গৰু ছাগলী হাঁহ কুকুৰা সকলোবোৰ তেনেকুৱা ধৰণেই যত্ন লওঁ আও ভাল জাতৰ গৰু আমি গৰু হওক ছাগলী হওক হাঁহ কুকুৰা হওক সেইটো ধৰক ভাল জাত মানে ধৰক যিটো ডাঙৰ সেইটোৱে ভাল জাতৰ বুলি ভাবোঁ